পৰিয়ালৰ বাবে স্বাস্থ্য়কৰ খাদ্য় হ'ল কলডিলৰ কলডিলৰ লগত পাৰ মাংসৰ জোল বনাই খোৱালে দুৰ দুৰ্বল মানুহো যথেষ্ট সতেজ সৱল হয় কল পচলা খালে প্ৰচুৰ পৰিমাণে কেলছিয়াম পোৱা যায় কল পচলাত কল খালেও কেলছিয়াম পোৱা যায় ব্ৰাহ্মী শাকৰ লগত ডিম ভাজি খুৱালে সৰু ল'ৰা ছোৱালীৰ মগজ বৃদ্ধিত সহায়ক হয় ডাঙৰ মানুহেও খাব পাৰে সেই যিটো মগজটো ঠাণ্ডা কৰে ব্ৰাহ্মী শাকে সেইকাৰণে ডাঙৰ মানুহেও খাব পাৰে বইল কৰি বা ডিমৰ লগত ভাজি যিকোনো প্ৰকাৰে খাব পাৰে কেঁচাকেও খাব পাৰে পেট চলা বা পেট হেৰি হোৱাত যেনে মছন্দৰী সৰু মানিমুনি বৰ মানিমুনি পিঁচি মধুৰি আগৰ লগত খালে পেট চলা ভাল হয় সেইবিলাক খালে পেট নিৰাময় থাকে ছালৰ বেমাৰ যেনে খজুৱতি হ'লে মহানিমৰ পাতে গা ধুৱাব লাগে খুন্দি খাব লাগে মহানিমৰ পাত খাব লাগে খুন্দি মহানিমৰ পাত খুন্দি গা ধুলে খজুৱতি ভাল হয় পেটৰ বিষত মানিমুনি ভেদাইলতা ভেদাইলতা আদা তুলসী আগ খালে মানিমুনি এইবিলাক পেটৰ বেমাৰ ভাল হয় কাঁহ ভাল হয় তাৰ পিছত তেজ কম হ'লে বিট খাব লাগে কচু খাব লাগে কলমৌ খাব লাগে কাচকল খাব লাগে এইবিলাকত আইৰণ পোৱা যায় সেই সেইবিলাক খালে বিট চিট খালে মানে আইৰণ হোৱা দেখা যায় লফা লাই গাজৰ সেই এইবিলাক খাব লাগে প্ৰচুৰ পৰিমাণে পুষ্টি পোৱা যায় গাজৰ পুষ্টিকৰ খাদ্য় গাজৰ মূলা খাবই লাগে যিকোনো মানুহে নৰসিংহৰ পাত ভেদাইলতা গৰৈ মাছ জোল বনাই খোৱা যিবিলাক বেমাৰী দুৰ্বল মানুহ সেইবিলাক মানুহক খুওঁৱা হয় লফা শাক খুতৰা শাক বনৰ পৰা বুটলি অনা হয় বন জালুক এইবিলাক খালে মানুহৰ দেহ বহুত ভালে থাকে চেক মৰা খালে হাড় শকত হয় বুলি কয় হাড় শকত হোৱাত সহায় কৰে চেক মৰা খাব লাগে মানুহে আলু পুষ্টিকৰ খাদ্য়ৰ দালি আলু খাব লাগে মানুহে প্ৰচুৰ পৰিমাণে পুষ্টি পোৱা যায় দালি আলু খালে টিকনি বৰুৱা বেট গাজ এইবিলাকো যথেষ্ট পৰিমাণে পুষ্টি পোৱা যায় এইবিলাক খালে মানুহৰ দেহ ভালে থাকে নৰসিংহ পাত মানুহে কেঁচাকেও খায় ভাজিও জোল বনাইও খায় পিঁচিও খায় চাটনি হিচাপেও খায় নৰসিংহ বন জালুক মছন্দৰী এই মাটি কান্দুৰী চালাড বনাইয়ো খোৱা হয় পেট চলা বেমাৰ হ'লেও খোৱা হয় এইবিলাক খালে ভাল হয় কলডিল খাব লাগে কাচকল খাব লাগে এইবিলাক বেমাৰত ভাল হয় পুষ্টিকৰ খাদ্য় পালেং লফা লাই এই মূলা ৰঙলাওৰ আগত যথেষ্ট পৰিমাণে যেনে কঁঠাল গুটি খাব লাগে কঁঠাল গুটি খালে তেজ বিশুদ্ধ কৰাত সহায় কৰে কঁঠাল গুটি কঁঠালো খাব পাৰি কঁঠাল খালেও ভাল গুটি খালেও ভাল ৰঙালাও যথেষ্ট পৰিমাণে এ ভিটামিন পোৱা যায় ৰঙালাও খাব লাগে ৰঙালাওৰ আগো খাব পাৰি ৰঙালাওটো খাব পাৰি এইবিলাক খালে দেহত যথেষ্ট পৰিমাণে পুষ্টি পোৱা যায় গাখীৰ কণীও খাব পাৰি পুষ্টিকৰ খাদ্য়ৰ ভিতৰত গাখীৰ কণী খালে যথেষ্ট পৰিমাণে পুষ্টি পোৱা যায় কমলা খাব লাগে ছালৰ কাৰণে কমলাত চি ভিটামিন পোৱা যায় কমলা আমলখিত চি চি ভিটামিনৰ কাৰণে এইবিলাক খাব লাগে এইবিলাক খালে দেহ ভালে থাকে শৰীৰটো ভালে থাকে শৰীৰৰ বিভিন্ন বেমাৰৰ পৰা নিম পাতেৰে গা ধুলে মহানিমৰ পাতে গা চা ধুলে খজুৱতি চজুৱতিৰ পৰা বিভিন্ন বেমাৰৰ পৰা হাত সাৰিব পাৰি মৌৰ লগত তুলসী আগ তুলসী আগ আদাৰ লগত জালুকৰ লগত মৌ জোল খালে কাঁহ চাঁহবোৰ ভাল হয় সেইবিলাক লফা খুতৰা কিবাকিবি শাক এইবিলাক চব পুষ্টিকৰ খাদ্য় বনৰ শাকবিলাক বুটলি মছন্দৰী খালে যিকোনো বেমাৰো ভাল হয় চাটনি বনাইয়ো খাব পাৰি চালাড বনাইয়ো এইবিলাক খালে যিকোনো বেমাৰ ভাল হয় কলৰ পৰাও বহুত পৰিমাণে পচলাটো খালে মানে ইউৰিক এছিডৰ কাৰণে ভাল পচলা পচলা খাব লাগে পচলা খালে ইউৰিক এছিড ভাল হয় পচলাত